অঁ মই কেবটোৰ কাৰণে বহুত দেৰি ৰখিলোঁ গাড়ী ড্ৰাইভাৰজন এতিয়ালৈ আহি পোৱা নাই অঁ মই এটা বেলেগ গাড়ী পাইছোঁ ত ত' মই কেব ট্ৰিপটো কেনচেল কৰিব বিচাৰোঁ